মই গাঁৱৰ মহিলা আৰু আমাৰ ঘৰত অধিক মানুহ আছে যৌথ পৰিয়াল আমি আৰু সেয়ে অধিক লোকৰ খাদ্য প্ৰস্তুত কৰোঁতে মই প্ৰেচাৰ কুকাৰ প্ৰেচাৰ কুকাৰত মই দৰঙীয়া মানুহ খাৰ দি ভালপাওঁ খাৰ দি কলা দালি মাটিমাহৰ দালি এনেকৈ সিজাই লওঁ প্ৰেচাৰ কুকাৰত তাৰপিছত কচু বনাওঁ তেল অলপ কম হ'বৰ কাৰণে কচু খাৰ দিওঁ তাৰপিছত ঢেঁকীয়া এনেকৈ খাদ্য প্ৰস্তুত কৰোঁ বিভিন্ন ব্যঞ্জন বনাই মই ভালপাওঁ তাৰপিছত এতিয়া গৰমৰ দিন জিকা তাৰপিছত খৰিচা খৰিচা আৰু কি এই বাঁহৰ গাজ এনেকৈ প্ৰস্তুত কৰোঁ তাৰপিছত আৰু মানে কি আৰু ভাল লাগে মানুহক বিভিন্ন মানুহক খুৱাই ভালপাওঁ খাদ্যবিলাক বনাওঁতে আমি প্ৰেচাৰ কুকাৰ যিহেতু আছে প্ৰেচাৰ কুকাৰতে সিজাই লওঁ আৰু চৌকাটো পাৰি দুটা চৌকা থকা চৌকাত এফালে গৰম পানী কৰি লোৱা যায় আৰু এফালে বনাই বনাই থাকি এনেকৈ গৰম পানীখিনি দিয়াৰ পিছত আমাৰ সোনকালে হৈ যায় এনেকৈ খাদ্য প্ৰস্তুত কৰোঁ